ঘৰত পোহা চৰাই যিহেতু আমি সৰ্বসাধা সাধাৰণতে কুকুৰা আৰু হাঁহ হে পোহোঁ যিহেতু কুকুৰাৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে বাৰিষাকালত প্ৰায় কুকুৰাবোৰ চকুত আৰ্চিনা দেখা পাওঁ গতিকে আৰু বসন্তকালত প্ৰায়ে কুকুৰাবোৰৰ জ্বৰ জুপুকা মাৰি থাকে জ্বৰ নিচিনা হয় তেনেকৈ দুই এদিনত হয়তো কুকুৰাবোৰ ধ্বংস হয় গতিকে এনেধৰণে হ'লে চকুত আচিনা বা চকুৰে নেদেখা হ'লে আমি প্ৰায় পৰিষ্কাৰ পানীত পৰিষ্কাৰ নিমখ পানীত আমি চফাকৈ ধুই সদায় চফা জাগাত ৰাখিব লাগে আৰু বসন্তকালত যিটো জ্বৰ হয় মুৰ্গীবোৰৰ সাধাৰণতে আমি খুব বতাহ বলিলে হয় গতিকে আমি তেনে ক্ষেত্ৰত আমি বতাহ নলগা জেগাত কোৱাৰাইণ্টাইন কৰি ৰাখিব লাগে আৰু খাদ্যবোৰ আমি সময়মতে দিব লাগে আৰু পোৱালি ক্ষেত্ৰত বিশেষকৈ আমি প্ৰথম পোৱালি ওলোৱাৰ এমাহৰ ভিতৰত আমি পোৱালিবোৰ ছেপাৰেট ছেপাৰেট কৰি ৰাখিব লাগে চফা জেগাত ৰাখি সময়মতে খাদ্য দিব লাগে আৰু যদি পোৱালিবোৰ কিছু কিছু ক্ষেত্ৰত দেখা পাওঁ কিছুমান সৰু কিছুমান তেনেকুৱা পাখি নাইকিয়া তেনেকুৱা হয় গতিকে সেইবোৰ ছেপাৰেট ছেপাৰেট কৰি ৰাখি প্ৰত্যেককে আমি সময়মতে পানী খাদ্য আদি যোগান দিলে কুকুৰাবোৰ সাধাৰণতে আমি স্বাস্থ্যবান কৰিব পাৰোঁ